ভাষা হৈছে এজনৰ লগত আনজন ব্য়ক্তিৰ মনৰ ভাৱ আদান প্ৰদানৰ এক মাধ্য়ম প্ৰতিখন ৰাজ্য় বা প্ৰতিখন দেশৰে নিজৰ নিজৰ ভাষা আছে যিবোৰৰ সহায়ত মানুহে নিজৰ মনোভাৱ প্ৰকাশ কৰে অসমীয়া ভাষাটো হৈছে অসম ৰাজ্য়ৰ স্ৱীকৃতিপ্ৰাপ্ত ৰাজ্য়িক ভাষা বিভিন্ন ভাষা ভাষীৰ লোক থকা স্বত্বেও মানুহে অসমীয়া ভাষাটো ক'ব বা লিখিব জানে আৰু বুজি পায় ভাষাৰ ব্য়ৱহাৰ সকলো ক্ষেত্ৰতে কৰা হয় শুদ্ধ ভাষাৰ ব্য়ৱহাৰ ৰেডিঅ' টেলিভিশ্বন আৰু প্ৰিণ্ট মাধ্য়মৰ এক সুকীয়া বৈশিষ্ট্য় ৰেডিঅ' টেলিভিশ্বন আৰু প্ৰিণ্ট মাধ্য়মৰ প্ৰধান কাৰ্য্য় হৈছে শুদ্ধ ভাষাৰ প্ৰয়োগৰ দ্বাৰা মানুহৰ মাজলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰা অসমত বহুতো ৰেডিঅ' ষ্টেচন টেলিভিশ্বন চেনেল বা প্ৰিণ্ট মাধ্য়ম আছে যাৰদ্বাৰা অসমীয়া ভাষাতে বিভিন্ন আঞ্চলিক ৰাজ্য়িক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ঘটনা পৰিঘটনাৰ কথা জানিব পাৰি নিজৰ ভাষাত বিভিন্ন দেশ বিদেশৰ খবৰ জনাটোৰ আমেজেই সুকীয়া অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ লিখিত ৰূপ প্ৰকাশ আৰু প্ৰয়োগৰ বাবে অসমত বহুতো ভালেমান ৰেডিঅ' টেলিভিশ্বন বা প্ৰিণ্ট মাধ্য়ম গঢ় লৈ উঠিছে কিন্তু বৰ্তমান সময়ত অসমীয়া ভাষাৰ এনেকুৱা বহুতো ঋণাত্মক ব্য়ৱহাৰ দেখিবলৈ বা শুনিবলৈ পোৱা যায় শুদ্ধ অসমীয়া ভাষাৰ প্ৰয়োগ কৰাৰ পৰিৱৰ্তে ভাষাটোৰ লগত বিভিন্ন বিদেশী ভাষাৰ প্ৰয়োগৰ প্ৰচলন বেছি হ'বলৈ ধৰিছে তাৰোপৰি শুদ্ধ উচ্চাৰণ অসমীয়া বাক্য় এশাৰী গঠন কৰোঁতে কেনেধৰণৰ শব্দ প্ৰয়োগ কৰিব লাগে সেই বিষয়তো দূৰ্বল হৈ পৰিছে ভাষা হৈছে এখন ঠাইৰ স্বাভিমান এক সম্পদ এক আপুৰুগীয়া সম্পদ গতিকে অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ কৰা ৰেডিঅ' প্ৰিণ্ট বা টেলিভিশ্বন মাধ্য়মৰ প্ৰধান দ্বায়িত্ব হোৱা উচিত কাৰণ এই ৰেডিঅ' টেলিভিশ্বন বা প্ৰিণ্ট মাধ্য়মবোৰ হৈছে বৰ্তমান যোগাযোগৰ এক উপযুক্ত আহিলা গতিকে এইসকলৰ ভাষাৰ ব্য়ৱহাৰ যদি শুদ্ধ নহয় তেনেহ'লে গোটেই জনসাধাৰণৰ মাজত এক ভুল ভাষাৰ প্ৰচলন চলিব মই নকওঁ যে নকৰে কিছু কিছু ক্ষেত্ৰত এই মাধ্য়মসমূহে কেতিয়াবা ভুল উচ্চাৰণ বা ভুল ভাষাৰ প্ৰয়োগ কৰা দেখা যায় এই মাধ্য়মসমূহৰ ব্য়ৱহাৰ অতিকৈ বেছি হয় সেয়েহে ভাষাৰ পূৰ্ণ ব্য়ৱহাৰ শুদ্ধ উচ্চাৰণে অসমীয়া মানুহৰ ভাষাৰ যি দূৰ্বলতাসমূহ আছে সেই দূৰ্বলতাসমূহ দূৰ কৰিব পাৰে এই মাধ্য়মসমূহে যথেষ্ট ভাল কাম কৰি আছে আৰু আমি আশাবাদী যে ভাষাৰ শুদ্ধ প্ৰয়োগেৰে অসমীয়া ভাষাটোক পৃথিৱীৰ ভিতৰতে এক সুকীয়া আৰু সুন্দৰ ভাষাৰূপে গঢ় দিব পাৰিব কাৰণ এই মাধ্য়মসমূহ হৈছে আমাৰ যোগাযোগৰ বৰ্তমান সময়ৰ যোগাযোগৰ আটাইতকৈ উপযুক্ত বুলি যদি কওঁ উপযুক্ত আহিলা গতিকে এইবোৰ নহ'লে আমি ঘৰতে বহি বিভিন্ন দেশ বিদেশৰ খবৰ বা ভাষা এই সকলোবোৰ জানিব নোৱাৰোঁ গতিকে এই মাধ্য়মসমূহে যদি আমাক সুন্দৰৰূপত সংবাদ প্ৰদৰ্শন কৰে বা শুদ্ধ ভাষা প্ৰয়োগ কৰে গতিকে নিজৰ ভাষাটো তেতিয়া সম্পূৰ্ণৰূপে বাচি থাকিব আৰু ভাষাৰ যি বিকৃতকৰণ সেই বিকৃতকৰণৰ ওপৰত যিসকল আমাৰ ভাষাবিদ আছে তেওঁলোকে গুৰুত্ব দিয়া উচিত বা যি প্ৰিণ্ট মাধ্য়ম হওক বা টেলিভিশ্বন হওক বা আন সকলো যি মাধ্য়ম আছে সেই সকলোৱে এই ক্ষেত্ৰত সচেতন হোৱা উচিত